আমাৰ অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ হ'লে আমাৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা আছে এখন জিলাৰ পৰা আন এখন জিলালৈ আমি খুব কম খৰচতে যাত্ৰা কৰিব পাৰোঁ যেনে বাছ টেম্পু মেজিক অট' আদিৰ জৰিয়তে আৰু আমি যদি দূৰণিলৈ যাত্ৰা কৰিবলগীয়া হয় তেতিয়াহ'লে ৰে'লেৰে যাত্ৰা কৰিব পাৰোঁ আৰু যদি জলে পথে জলপথেৰে যাত্ৰা কৰিবলগীয়া হয় তেতিয়া আমি নাও ৱা ফেৰীৰে যাব পাৰোঁ